আমাৰ সংস্কৃতিত কিছুমান কলা আৰু শিল্পকলা কাপোৰ বুলি ক'লে বিভিন্ন বস্তু পৰে বাঁহৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰোঁ মাছ ধৰা সঁজুলি বনাব পাৰোঁ আমাৰ ঘৰত যে এড়ি মুগা পাট পলু পুহে আমি তাৰ পৰা সূতা কাটি কাপোৰ বৈ শিপিনীসকলে উপকৃত হৈছে বিভিন্ন ধৰণৰ বাঁহ কাঠৰ বস্তু বনাই বাহিৰত বিক্ৰী কৰি বহুতো মানুহ উপকৃত হৈছে আমাৰ অঞ্চলত পেইণ্টিং আদিও কৰা হয়